মই শ্বিলঙলৈ গৈছিলোঁ তাৰে প্ৰাকৃতিক সৌন্দৰ্য খুবেই ভাল বহুত ধুনীয়া শ্বিলঙলৈ আমাৰ আলহীও আছে আৰু তাতে চাবলৈও ভাল আমাৰ আলহী তাতো যাওঁ সৰু তাতে আপোনাৰ সেই লেক আছে তাৰপিছত এলিফেণ্ট ফলছ আছে আৰু শ্বিলং শ্বিলঙৰ ভিউ চাবলৈও তাৰে ভিউ পইণ্টত যাওঁ ভিউ পইণ্টত আৰু খুব ধুনীয়া সৌন্দৰ্য শ্বিলঙৰ আৰু তাৰে ৱেডাৰটোও খুবেই ভাল আৰু বিশেষকে তাৰে মানুহবিলাক খাচী মানুহবিলাক বহুত অমায়িক ভদ্ৰ মানুহ তেওঁলোকে বহুত মানে মৰমৰ চকুদি চায় আৰু যিকোনো প্ৰব্লেম হ'লে তেওঁলোকে ধুনীয়াকে মানে বুজাই দিয়ে কৈ দিয়ে আৰু মানে এইটো এটা মানে তেওঁলোকৰ এটা ভাল হেৰি আছে তেওঁলোকে ভালকে আমাক সকলোকে ভাল চকুৰে চায় আৰু সৌন্দৰ্যবিলাকো ভাল ৱেডাৰটোও ভাল তাৰে তাৰে খানাবিলাকো খুব ধুনীয়া আৰু সোনকালে হজম হৈ যায় আৰু তাৰপৰা আমি গ'লো আপোনাৰ ইফালে চেৰাপুঞ্জী চেৰাপুঞ্জীটো আমি বহুত সৌন্দৰ্য তাতে বহুত শ্বিলং টাউনতকে চেৰাপুঞ্জীটো যিটো মানে আপোনাৰ বেছি ঠাণ্ডাও পৰে ৱেডাৰটোও খুব ভাল তাতে এটা কেভ আছে সেই কেভতো আমি ফুৰিলোঁ তাতে ফুৰি পেলাই আপোনাৰ ফটো ফটো তুলিলোঁ খুব মানে চিনেৰীবিলাকৰ লগত তুলিলোঁ তাৰপিছত আহিলো আমি এইফালে ডাউকি গলোঁ ডাউকিটো আমাৰ ইমান ভাল লাগিল মানে বহুতেই ভাল লাগিল ডাউকি আকৌ বেলেগ বেলেগ মানে বেলেগ সৌন্দৰ্য আকৌ তাতে আপোনাৰ আপোনাৰ বাংলাদেশ ব'ৰ্ডাৰলৈকে গ'লোঁ মানে ইফালে আপোনাৰ বাংলাদেশ অপজিটত বাংলাদেশ ব'ৰ্ডাৰ দেখা পায় ধুনীয়াকে তাৰে মানুহবিলাকক দেখিলোঁ আমাৰ সেইখিনি চালোঁ ইফালে আমাৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য বুলিবলৈ আৰু আপোনাৰ ইফালে আমি কাজিৰঙা গৈছোঁ কাজিৰঙাটো খুব ভাল লাগিল ফুৰি পেলাই তাৰে সৌন্দৰ্যবিলাক আকৌ বেলেগ ধৰণৰ মানে আপোনাৰ তাতে গৈ আমি অৰণ্যবিলাক চালো তাতে আপোনাৰ জীপ চাফাৰী কৰিলোঁ এলিফেণ্ট চাফাৰী কৰিলোঁ তাতে ফটো তুলিলোঁ আৰু আপোনাৰ গঁড় দেখিলোঁ আৰু জংলী হাতী দেখিলোঁ হৰিণা দেখিলোঁ বৰ ধুনীয়া মনমোহক মানে সেইখিনি চাই ইমানেই ভাল লাগে তাতে গৈ এটা বেলেগ আপোনাৰ আনন্দ লাগে চৰাই চিৰিকটিৰ মাত আপোনাৰ তাৰপিছত আপোনাৰ কোনো ধৰণৰ ধূলি বালি নাই তেনেকুৱা আপোনাৰ এই টাউনৰ ফালেতো আপোনাৰ বহুত ধূলি গাড়ী ঘোঁৰাৰ শব্দ বেছি সেইটো চাইডে ফুৰিবলৈ শান্তি ফুৰাও হয় আৰু আৰু নেচাৰৰ লগত মানে থাকা যায় সেইখিনি সময় উপভোগ কৰোঁ ধুনীয়া ধুনীয়া মানে মনত ভাল ভাল অনুভৱবিলাক আহে ফিলিংছবিলাক আহে আৰু তাৰে কাজিৰঙাৰ আপোনাৰ কি আছিলে সেইটো আৰু চাবলগা বস্তুব ঠাইবিলাকো চালোঁ যিহেতু অৰ্কিড অৰ্কিড পাৰ্ক আছিলে নেকি এইটো তাতো গ'লোঁ আমি আৰু তাৰপিছত আহিলোঁ আমি ইফালে আপোনাৰ চেৰাপুঞ্জীত চেৰাপুঞ্জীত আপুনি আহি পেলাই চেৰাপুঞ্জীত ফুৰিলোঁ তাৰপিছত আহিলোঁ আমি এইটো বৰা পানী বৰা পানীটো আপোনাৰ বহুত ভাল লাগিল ফুৰি পেলাই বৰা পানীটো আপোনাৰ ব'টিং কৰিলোঁ ভাল লাগিল ব'টিং কৰি তাতে মানে মিউজিক ছিষ্টেমবিলাকো চলাই থৈছিলে সেইবিলাক এনজয় কৰিলোঁ বৰ ধুনীয়া ধুনীয়া গানবিলাক বাজি থাকে আমি অলপমান ফূৰ্তি কৰিলোঁ নাচিলোঁ আৰু কিবা কিবি কিনি খালোঁ মানে নাচি বাগিও ধুনীয়াকে আৰু ব'টিঙো কৰিলোঁ ফটোও তুলিলোঁ তাতেও বৰ ধুনীয়া ঠাণ্ডা বতৰ তেনেকে ফুৰি আহি আমি আকৌ হেৰিত আপোনাৰ ফুৰি আহিলোঁ তাৰপিছত আমি আহিলোঁ গুৱাহাটীলৈ গুৱাহাটী আহি পেলাই আৰু আপোনাৰ এইফালে চিৰিয়াখানাত গ'লোঁ চিৰিয়াখানাতো আপোনাৰ বহুত মানে হেৰি এনিমেলবিলাক আছে গোটেইখিনি চালোঁ এনিমেলবিলাক আৰু বৰ ধুনীয়াকে ৰাখিছে চিৰিয়াখানা গুৱাহাটীৰ চিৰিয়াখানাটো চাবলৈ এতিয়া বৰ ধুনীয়া হৈছে চাফ চিকুণো হৈছে আৰু বহুত বাহিৰৰ পৰা মানুহবিলাক আহে তাতে ভ্ৰমণ মানে আপোনাৰ চাবলৈ চিৰিয়াখানা চাবলৈ তাতে চব সুবিধা আছে খাবলৈ থাকিবলৈ

টিকেট টিকেটো মানে আপোনাৰ বহুত কম প্ৰাইচেই আছে টিকেটৰ ছিষ্টেমটো আছে আপোনাৰ বহুত কম প্ৰাইচতে সোমাব পাৰি গোটেই দিনটো চাব পাৰি আৰু তেনেকে ফটো চটো তুলি আহিলোঁ তাৰপিছত আমি সেই দীপৰ বিলত দীপৰ বিলতো বৰ ধুনীয়া দীপৰ বিলতো আমি গোটেইখিনি চালোঁ ফুৰিলোঁ তাৰে নদীখিনিও চালোঁ তাতে মাছ দীপৰ বিলৰ মাছ আমি আহোঁতে লৈ আহিলোঁ ইমান সোৱাদ দীপৰ বিলৰ মাছ মানে সকলোৱে বিৰাট ভাল পালে এইখিনি মানে এইখিনি ঠায়েই আমি ফুৰি পেলাই খুবেই ভাল পাওঁ আৰু কোনোবা আহিলেও আমি ফুৰাবলৈ নিওঁ তেওঁলোকেও খুব ভাল পায় এইখিনি আৰু ক'ব লগা